আমাৰ অঞ্চলত বহুতো ব্যৱসায়ী মহিলা আছে তেওঁ যিয়ে ঘৰ গোটেই ঘৰ পৰিয়াল চলাই আছে বিশেষকৈ লোকৰ কথা নকওঁ মই নিজে এজন এগৰাকী ব্যৱসায়ী বুলি ধৰিব লাগিব কাৰণ কিয় মই ঘৰতে কেক বনাওঁ মোৰ ঘৰতে পাৰ্লাৰ আছে আৰু মই মেকআপো কৰোঁ মই অৰিফিলিমৰ বিজনেছো কৰোঁ আৰু মই কাপোৰ বিজনেচো কৰোঁ সেই কাপোৰৰ পৰা মই মান্থলি ফিফটি থাউজেণ্ড ছিক্সটি থাউজেণ্ডকে ইনকাম কৰি আছোঁ মই মোৰ হাজবেণ্ডৰ পৰা টকা নোলোৱাকৈ মই নিজেই বৰ্তমান চলি থাকিব পৰা ধুনীয়াকৈ চলি থাকিব পৰা হৈছোঁ তেনেদৰে আমাৰ ঘৰৰ ওচৰত বহুত মহিলা আছে যিয়ে নিজৰ উপাৰ্জন নিজে আৰ্জন কৰি লৈছে হাজবেণ্ডক এক এক পইচাও নুখুজাকে যোনে যি পাৰিছে গাহৰি পালন কৰিছে কিছুমানে কাপোৰ বিক্ৰী কৰি পিনি ভাল উপাৰ্জন কৰি নিজৰ ল'ৰা ছোৱালীক স্কুলত ফিজ দিব পৰা হৈছে টিউশ্যন ফিজ দিব পৰা হৈছে হাজবেণ্ডৰ পৰা কোনো টকা নোলোৱাকৈ ঘৰখন সম ধুনীয়াকৈ চলাই গৈছে ওচৰতে বহুত মহিলা আছে যিয়ে ইণ্ডাষ্ট্ৰি খুলি আঠ নজনী মানুহক উপাৰ্জনৰ পথ দেখুৱাই দিছে ব্যৱসায়ী মহিলা বহুত আছে আমাৰ গাঁৱত